ঘৰত এখন বাগিচা প পাতি চোৱা চিতা কৰাতো ইমান ভাবিবলগীয়া কথা নিচিনা নহয় এই যিহেতু ঘৰত এখন বাগিচা পাতিবলৈ যি আজৰি সময়ত মানে আজৰি সময়ত একো কাম কৰিবলগীয়া নাথাকিলে এখন সৰু সুৰা ফুলৰ বা শাক পাচলিৰ তেনেকুৱা ধৰণৰ এখন বাগিচা পাতিব পাৰি আৰু এই ফুলৰ বাগিচাত বিভিন্ন ধৰণৰ ফুল ফুল আনি তাত ৰুব পাৰি ৰুই আপোনাৰ চাবলৈ গ'লে বিভিন্ন ফুলৰ কাটিং আনি ৰুব পাৰি বিভিন্ন ফুল আছে যেনেকৈ তগৰ গুলাপ নাৰ্জি এনে ধৰণৰ বিভিন্ন ধৰণৰ আৰু বিভিন্ন বাহিৰৰ বিদেশী ফুলো আনি পেলাই ৰুব পাৰি আজিকালি য সকলোৰে ঘৰে ঘৰে আজিকালি এখন এখন বাগিচা দেখিবলৈ পোৱা যায় ফুলৰে হওক শাক পাচলিৰে হওক আৰু বিভিন্ন ধৰণৰ তাত ফুল থাকে আৰু কিছুমানে শাক পাচলিৰ তেনেকুৱা বাগিচা এখন পাতে আৰু তাত বিভিন্ন ধৰণৰ পাচলি শাক এনেধৰণৰ খেতি বাতি কৰে আৰু ফুলৰ বাগিচা চাবলৈ গ'লে মানুহৰ প্ৰত্যেক মানুহৰ ঘৰতে থাকে আজিকালি এনেকুৱা মানুহ যায় যে কাৰো ঘৰত এখন বাগিচা নাই সকলোৰে ঘৰত আজিকালি বাগিচা এখন দেখিবলৈ পোৱা যায়েই সেইবাবে চাবলৈ গ'লে ইয়াত খৰচী খৰচৰ কথা চাবলৈ গ'লে ইয়াত সিমান খৰচ নহয় আৰু যদি তাত বিভিন্ন ধৰণৰ পোক আদি এইবিলাকে ফুলৰ গছত আক্ৰমণ কৰে সেই আক্ৰমণ কমাবলৈ হ'লে বিভিন্ন দৰব জাতিৰ ব্যৱহাৰ কৰা হয় আৰু এই দৰব জাতিৰ দিবলৈ গ'লেও বিভিন্ন বহুত পইচাৰ টকা পইচাৰ খৰচা আহি পৰে আৰু আজিকালি বিভিন্ন কম দামতে চৰকাৰে বিভিন্ন বাগিচাৰ বাবে উপলব্ধ দৰব আৰু এইবিলাক উপলব্ধ কৰাইছে কম দামতে সেইবিলাক ব্যৱহাৰ কৰি আজিকালি এখন ঘৰত বাগিচা পতাটো সকলোৰে বাবে সহজ হৈ পৰিছে আৰু ইয়াত সিমান খৰচৰ কথা আহি পৰে বুলি মই নেভাবো কাৰণ বিভিন্ন সকলোৱে এই দৰব জাতিৰ ব্যৱহাৰ নকৰে ঘৰতেই পচন সাৰ তৈয়াৰ কৰে কিছুমানে আৰু নিজৰ ঘৰত গৰু থাকিলে সেই গৰু গোবৰো সাৰ প্ৰয়োগ কৰি তেওঁলোকে বাগিচাখনত প্ৰয়োগ কৰে